ৰাজহুৱাভাৱে নৃত্য কৰিবলৈ মোৰ লাজ লাগে কিয় লাজ লাগে লাজ লাগিবলৈ কনফিডেণ্ট নাই মানুহৰ আগত আগতে কৰি নাই পোৱা নাচ গান নাচ কৰি নাই পোৱা উঠি ষ্টেজত উঠি নাই পোৱা মানুহ চাই থাকিলে মানে বিৰাট লাজ লাগে চকুলে চাই ৰখি থাকে সেইবাবেও লাজ লাগে আৰু লাজ লাগে আগৰ পৰা শিকা নহয় নচা নহয় সেইবোৰ কাৰণে লাজ লাগে ৰাজহুৱাভাৱে নৃত্য কৰিবলৈ সেইবাবেও লাজ লাগে আৰু সৰু সৰুৰ পৰা শিকা হ'ব লাগিব তেতিয়া ৰাজহুৱাভাৱে কৰিবলৈ এটা কনফিডেণ্ট কনফিডেণ্ট নাই ভয় লাগে মানুহে চাই থাকে সেইবাবেও লাজ লাগে লাজ লগা বহুত কাৰণ আছে লাজ নৃত্য কৰিবলৈ হ'লে মানে অলপ শিকা হ'ব লাগিব অলপ নিশিকা হ'ব লাগিব কিন্তু চাই ভাল লাগে কিন্তু নিজে কৰিবলৈ বৰ লাজ লাগে হাত ভৰি কঁকাল সেইবোৰ হাত ভৰি কঁকাল অলপ সেইবোৰ ভাঙিব পাৰিব লাগিব নৃত্য কৰিবলৈ হ'লে মানে দেখাটো অকণমান শুৱনি হ'ব লাগিব নৃত্য কৰিবলৈ কাৰণে তাৰ কাৰণেও কৰিবলৈ লাজ লাগে নৃত্য কৰিবলৈ হ'লে মানে বহুতখিনি শিকিব লাগিব তেতিয়া শিকিলেহে আমি নৃত্য কৰিব পাৰিম নহ'লে বা লাজ লাগে নিশিকাকৈ কৰিবলৈ হ'লে মানে আৰু সবে চকুলেও চাই থাকে সেইবাবেও লাজ লাগে নৃত্য কৰিবলৈ কিছুমান বোৰে নাজানিলে হাঁহি দিয়ে সেইবাবেও লাজ লাগে কৰিবলৈ ৰাজহুৱাভাৱে ৰাজহুৱাভাৱে নৃত্য কৰিবলৈ সবেই নোৱাৰে বহুত কম যোনবোৰে শিকে সেইবোৰেহে পাৰে আমি আমি ৰাজহুৱাভাৱে শিকা নহয় আমি প্ৰেক্টিছ কৰা নহয় সেইকাৰণে আমি ৰাজহুৱাভাৱে নৃত্য কৰিবলৈ বিৰাট লাজ লাগে আৰু আৰু কি ক'ম ৰা নৃত্য কৰিবলৈ হ'লে মানে নাচ পো পোছাকো লাগে ড্ৰেছ পোছাক যদি ভাল নহয় তেতিয়াও নৃত্য কৰিবলে লাজ লাগে ঘৰৰ পৰা অলপ নৃত্য কৰিব দিব লাগিব তেতিয়া যদি নিদিয়ে তেতিয়াও নৃত্য কৰিবলৈ লাজ লাগে আৰু সব জেগাটো সব ৰাজহুৱা জেগাতো নৃত্য কৰিব লাজ লাগে তাক নৃত্য কৰিবলৈ লাজ লগা ধেৰ কাৰণ আছে বহুত কাৰণ আছে আমাৰ আমি যি টি পটককৈ আমি নৃত্য কৰি দিব নোৱাৰোঁ সেইবাবেও লাজ লাগে আমাৰ নৃত্য বহুত কাৰণত বহুত আছে আমি যি টি নৃত্য কৰি দিব নোৱাৰোঁ সেইবাবেও আমাৰ নৃত্য কৰিবলৈ লাজ লাগে